বৰ্তমান আমি যোনটো যুগত আছো সেইটো যুগত মডাৰ্ণ কালচাৰটো আমাৰ প্ৰায় সকলোতে বহুত জন জনপ্ৰিয় হৈ পৰিছে আৰু সেই মডাৰ্ণ কালচাৰখিনিৰ প্ৰভাৱতে আজিকালি মানুহে আজিকালি মানে যোনবোৰ মানুহ আছে তেওঁলোকে বেছিকৈ মডাৰ্ণ যোনবোৰ কালচাৰ যোনবোৰ দান্স আছে হিপ হ'প কণ্টেমপ'ৰেৰী এনেকুৱা এনেকুৱা দা নৃত্যবোৰ কৰিবলৈহে মানুহে বেছি ভাল পাই আৰু কাৰণ

গো গোটেই পৃথিৱী ভিতৰতে এই এনেকুৱা ধৰণৰ ডান্সবোৰক মানুহে বেছিকৈ আকোৱালী লৈছে কাৰণ এইবোৰ মানে ভাবে যে মানুহে বহুত কুল বুলি মানে ভাবে আৰু মানুহে সেইবাবে এনেকুৱা ধৰণৰ নৃত্যসমূহ এনেকুৱা ধৰণৰ নৃত্যসমূহ প্ৰায় সকলোতে আকোৱালী লৈছে আৰু আমাৰ যোনবোৰ গান ওলাইছে সেইমতেই গানবোৰ ওলাইছে য'ত মানে আমি এনেকুৱা ধৰণৰ হিপ হপ বা কণ্টেম্প'ৰেৰী কৰিলেহে গানবোৰৰ লগতো আমি যোনটো ভাইব থাকে সেইটো মেটছ কৰিব পৰা যায় তাৰ লগতে আমাৰ ভাৰতৰ বহুত এনেকুৱা বিখ্যাত এনেকুৱা হিপ হপ বা কণ্টেম্প'ৰেৰী কৰা ডান্সৰ কিছুমান আছে ৰেম' ডিছুজা তাৰপৰা আৰু কোন কোন আছিলে ৰাঘৱ জুৰেল আমাৰ অসমৰ এগৰাকী ফ্ল'ৰীণা গগৈ এনেকুৱা ধৰণৰ বহুতো আমাৰ কণ্টেম্প'ৰেৰী ডান্সাৰ আছে আৰু লগতে ক্লাছিকেল ডান্সাৰ্ছো বহুত আছে আমাৰ ইয়াত কিন্তু বৰ্তমান তাৰ জনপ্ৰিয়তাটো কমি গৈছে কিন্তু হ'লেও আমাৰ মাজত এতিয়াও বহুত এনেকুৱা মানুহো আছে যোনে ক্লাছিকেল ডান্সো কৰে হ'লেও এনেকুৱা হিপ হপ কালচাৰ বা কণ্টেম্প'ৰেৰী ডান্সৰ ক্ষেত্ৰত আজিকালি মানুহবোৰ বেছি আগ্ৰহী ধন্যবাদ